এই মই এটা কামলৈ দৰকাৰলৈ ফোন কৰিছিলোঁ দেই আপোনাৰ জুৱেলাৰী দোকানখন কোনখিনিত আছে বাৰু অঁ হয় হয় মানে মই এতিয়ানে জুৱেলাৰী এনেকে ৰেটটো কিমান বাঢ়ি আছে বাৰু এনেই মানে পাৰচেণ্টটেজটো মানে

মই দোকানলে যাম বাৰু আপোনালোকৰ দোকানখনত মানে আপুনি থাকিলেহে যাম আপুনি দোকানখন কেইটাত কিমান টাইমৰ পৰা কিমান টাইমলৈ থাকে মানে

না বেলেগৰ হয় নেকি হয় হয়

ইফালে ছোৱালীজনী কাৰণে এটা ৰিং বনাই দিম এটা ৰিং বনাই দিম তাই মানে ডায়মণ্ড দি কিনে এটা মানে যে সোণ ৰ ৰিং এটা এনেকে হাতৰ হাতত পিন্ধা আঙুলি পিন্ধা যে থাকে ৰিংটো যে এইটো মানে ডায়মণ্ড দি কিনে সেনেকে

হ'ল মাৰ্ক হ'লে মানে তেতিয়া হ'লে টেনছন নাই মানে অলপ অলপ

আপুনি কিমানৰ ভিতৰত মানে মিলাই দিব পাৰে অলপ কমৰ ভিতৰত যদি মিলাই দিয়ে তেতিয়া ভালেই হ'ব মানে এটাই বনাম সৰু মৰু চাই আৰু বাকীখিনিতো সোনৰ গহনা

মই মানে টো মানে আমাৰ যিখিনি কইনাৰ বস্তু মানে আমাৰ ভণ্টিৰ বিয়াৰ বস্তুখিনি সেইখিনি আমি মানে আমি দুই লাখৰ ওচৰত মাৰি থৈছোঁ মানে দেই খাৰু চাৰু মিলাই মানে দেই

ঠিক আছে ঠিক আছে ঠিক আছে বাইদেউ হ'ব